মই মোৰ পৰিয়ালৰ বাবে স্বাস্থ্যকৰ খাদ্য বনাব বিচাৰিম কাৰণ বৰ্তমান যুগত স্বাস্থ্যকৰ খাদ্য খোৱাটো বহুত প্ৰয়োজন হৈ আহিছে মানুহৰ বেমাৰ আজাৰ দিনক দিনে বাঢ়ি আহিছে স্বাস্থ্যকৰ খাদ্য নোখোৱাৰ ফলত বহুতো পেটৰ বেমাৰ হ'ব ধৰিছে যেনে পেটত পাথৰ হোৱা পেটৰ বিষ কিডনিত ষ্ট'ন ইত্যাদি তেনেকুৱা আমাৰ সকলো বেমাৰ মূল কাৰণ মানে খাদ্যৰ লগতে জড়িত আমি যি ধৰণে খাদ্য গ্ৰহণ কৰিম বা যেনেকুৱা খাদ্য গ্ৰহণ কৰিম তেনেদৰে আমাৰ ব শৰীৰে ৰিয়েক্ট কৰিব বা প্ৰতিক্ৰিয়া কৰিব সেইকাৰণে আমি সুস্বাদু বা স্বাস্থ্যকৰ খাদ্য খোৱাটো উচিত যেনেদৰে আমাৰ অসমীয়া সমাজত কল পচলা খাব লাগে কলডিল খাব লাগে আইৰনৰ কাৰণে কচু খাব লাগে সেইসমূহ বস্তু আমাৰ দৈ খুব খোৱাটো খুবেই প্ৰয়োজন কিছুমান যেনেকৈ আমাৰ আইৰন কেলছিয়েম কেলছিয়াম ইত্যাদি ইত্যাদিসমূহ প পচলা কলডিল ইত্যাদিয়ে মানে সম্পূৰ্ণ পৰিপূৰ্ণ কৰি থাকে আৰু কিছুমান শাক পাচলি খাবলৈ খুব ভয় আজিকালি কাৰণ খুব ৰাসায়নিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰি মানে প্ৰস্তুত কৰে এই সাৰসমূহে আমাৰ দেহত ৰাসায়নিক সাৰসমূহে আমাক বহুত বিক্ৰিয়া ঘটায় ফলত আমাৰ বহুত বেমাৰ আজাৰ বৃদ্ধি হয় ছ' আমি সেই কাৰণে স্বাস্থ্যকৰ খাদ্য যিমান পাৰোঁ তেল আৰু চৰ্বীযুক্ত খাদ্য আমি এভইড এভইড কৰিব লাগে সাধাৰণতে প্ৰায়ে যিমান পাৰোঁ আমি ঘৰুৱা সামগ্ৰী বা ঘৰুৱা পাচলি খোৱাৰ চেষ্টা কৰিৱ লাগে স্বাস্থ্যকৰ আৰু বিশেষকৈ পাৰিলে কুচিয়া খাব লাগে মাছৰ জোল ইত্যাদি ইত্যাদি